অঁ কওকচোন অঁ কওকচোন অঁ দোকান আছে কাপোৰৰ দোকান কাপোৰৰ দোকান আপোনাৰ মেখেলা চাদৰ আপোনাৰ বোৱা চাদৰ মেখেলা তাৰপৰা পাটৰ কাপোৰ মুগাৰ মেখেলা মিক্স পাটৰ তাপা ৰিহা বোৱা ৰিহা ঘৰত বোৱা গামোচা বোৱা চাদৰ তেনেধৰণে ৰখা হয় পাটৰ কাপোৰ আপোনাৰ ভালদৰে চাবলৈ গ'লে বাৰ হোজাৰ তেৰ হোজাৰ তেনেকুৱা হয় সাত হাজাৰ আঠ হাজাৰৰপৰা আৰম্ভণি হয় কম ৰেটৰপৰাই আৰু মিক্স পাটৰো আছে তেনেধৰণে পোন্ধৰশ এক হেজাৰৰপৰা আৰম্ভণি বা পাঁচশ ছশ তেনেকৈয়ো বাৰু বোৱা যোৰ কাপোৰ আপোনাৰ তেৰশ চৈধ্যশ পোন্ধৰশ তেনেকৈ ধৰণে গামোচা পাঁচশও আছে আঢ়ৈশ টকা আৰু বোৱা চাদৰো আঢ়ৈশ তিনিশ তেনেকুৱা পৰে চাইজটো আৰু মিক্স পাটৰ কাপোৰ আছে তেনেকৈ ভাল মুগা টচৰ যোৰাও ৰখা হয় তেনেকুৱাবিলাকো দুহেজাৰৰপৰা আঠ হেজাৰ আঠ হেজাৰ পোন্ধৰ হাজাৰ তেনেকৈ যিমান দামী ল'ব পাৰে তেনেকুৱা ধৰণৰ আছে আৰু কালেকশ্যন হয় আৰু ধুনীয়াই হয় সময় লৈ লৈ বিহুৰ ওচৰতো তেনেকৈ বোৱা কাপোৰ নিয়ে গামোচা নিয়ে পাটৰ কাপোৰ মুগা কাপোৰ ৰিহা এনেকুৱাবিলাক বিক্ৰী হয় হয় দিনটোত ভালেমানখিনিয়ে বিক্ৰী হয় বিছ হেজাৰ ত্ৰিছ হেজাৰ ওপৰত যায়গৈ কাপোৰ তেনেধৰণৰ গ্ৰাহক হয় আৰু দিনত প্ৰায়ভাগ ৰাতিও আহে দিনতো হয় আৰু কাষ্টমাৰ সময় লৈ লৈ আৰু কাপোৰ বোৱা

ঠাণ্ডাত চুৱেটাৰ স্কাৰ্প তেনেকৈ ৰখা হয় গৰম কাপোৰ স্কাৰ্পো বোৱা ঘৰত বোৱাও স্কৰ্পো ৰখা হয় এখন এখন ষ্টল ষ্টলতো দাম পৰে পাঁচশ ছশ এশ টকীয়াও পায় দুশ টকীয়াও পায় এটা এটা চুৱেটাৰ বাৰশ একহেজাৰ পোন্ধৰশ তেনেকুৱা আৰু তেনেকুৱা লৈ ষ্টলবিলাকো তেনেধৰণেই আঢ়ৈশ তিনিশ সাতশ টকীয়াও আছে ভাল কোৱালিটি চাই চাই আছে আৰু কোৱালিটী ভালবিলাক দামী হয় আৰু কোৱালিটী সস্তা হ'লে দামটোও ধৰক কম হয় আৰু এনেকুৱা ধৰণৰ অঁ